হেল্ল' অঁ হয় হয়

অঁ পাৰি পাৰি আমি ফ্ৰী আছো আপোনাৰ শ্বুটিং এনেই কিমান দিনৰ কাৰণে কৰিব লাগিব এদিন হ'ব নে দুদিন ঠিক আছে বাৰু ৰাতিপুৱাৰপৰা আপোনাৰ ৰাতিলৈকে থাকিব লাগিব ন হৈ যাব একো নাই একো নাই অঁঁ চৌব্বিছ তাৰিখে ন জানুৱাৰীৰ পে'মেন্টটো কিমান কৰিব আপোনাৰতো অঁ আপোনাৰ ভিডিঅ' সৈতে লাগিব ন ভিডিঅ' ফটো চব লাগিব ন ফটোগ্ৰাফেই ন ন ত' ল'ৰা পঠিয়াব লাগিব মই দুজন খৰচা হ'ব আপোনাৰ দহ হাজাৰ ওপৰত হ'ব নাই নাই আপোনাৰ ইমানটোৱেই হ'ব আৰু হ'ব বাৰু কিবা এটা মিলাই দিম বাৰু আমি আপোনাৰ বাজেটটো চাব লাগিব কিমানটো হয় আমাৰো ল'ৰাকেইটালৈ ভাবিব লাগিব কথাটো আপুনি আৰু কিবা আছিলেনি ঠিক আছে নাই নাই নাই মই আপোনাৰ দুদিনৰ আগতে পঠিয়াম ঠিক আছে বাৰু অঁ কি বে কেল